যোৱা সপ্তাহত মই আপোনালোকৰ এপটোৰ থ্ৰৌৰে লেপটপ এটা অৰ্ডাৰ কৰিছিলোঁ এছ পিৰ লেপটপ এটা অৰ্ডাৰ কৰিছিলোঁ যিটো আহি পালে সময়মতে কিন্তু এসপ্তাহ ব্যৱহাৰ কৰাৰ পিছতে লেপটপটোৱে হেং মৰা ষ্টাৰ্ট কৰিছে এতিয়া মোৰ নিজৰ দাতাবিলাক ক্ল'জ হৈ গৈ আছে এনেকৈ যদি ইমান টকাৰে কিনা বস্তু এটা ইমান সোনকালে যদি হেং মাৰি যায় বা বেয়া হৈ যায় তো আপোনালোকৰ এপটো মই কেনেকৈ ত্ৰাষ্ট কৰিম আপোনালোকৰ ওপৰত আপোনালোকে এইটোৰ ওপৰত কিবা ব্যৱস্থা কৰক